হেল্ল' হয় হয় মই মানে বিদেশ ভ্ৰমণ কৰিব বিচাৰিছিলোঁ কিন্তু বৰ্তমান এতিয়া ক'ভিড নাইণ্টিনৰ হেৰি চলি আছে চ' তাৰ টীকাকৰণ কেনেদৰে কৰিব পাৰিম বা কি কি চৰ্ত মানি মই আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ কাৰণে মানে যোৰজা চলাব পাৰিম হয় হয় হয় ঠিক আছে কিন্তু তাৰ কাৰণে কি কি নথি পত্ৰ লাগিব মানে কি কি মই যোগাৰ কৰিব লাগিব অঁ ঠিক আছে অ'কে থেংক ইউ